অ' হেল্ল' হেৰি এই আমি এটা গ্ৰুপ আহিছিলোঁ এই ৰঙিয়াৰপাই আহোঁতে আমি গ্ৰুপটোৱে ইয়াত গুৱাহাটীত কিবা কিবি ফুল্লো ফুৰাৰ পিছত আমাৰ গ্ৰুপটো এতিয়া কাজিৰঙা যাব খুজিছিলো এতিয়া খ খবৰ পাই গম পালো আপোনাক ক'লে আপুনি কাজিৰঙাখন আমাক ঘূৰাই কিবা কিবি এইগিলা দেখাব লাগে আমি বিশেষ নাজানো আৰু কাজিৰঙাৰ বিষয়ে আমাক এইগিলা দেখুৱাব লাগে অলপমান গড় চাম আৰু কিবা কিবি যি আছে সেয়া চাম আৰ না আজিয়ে যাম বাৰু আজিয়ে যাম অ' হ'ব বাৰু অ'

অ'

অ' অ'

অ'

হ'ব দিয়ক এইখিনি গম পালো নহয়